আমাৰ লখিমপুৰ জিলাখনত চৰকাৰে বয়োজ্য়েষ্ঠ বৃদ্ধ লোকসকলৰ বাবে এখন বৃদ্ধ আৱাস ব্য়ৱস্থা কৰি দিব লাগে যাতে বৃদ্ধ লোকসকলে একো অসুবিধা নোপোৱাকৈ তেওঁলোকে স্ৱাধীনভাৱে মুকলিমুৰীয়াকৈ সেই আৱাসত থাকিব পাৰে আজিকালি ল'ৰা ছোৱালীবিলাকৰ বাবে নিজৰ মাক দেউতাক এক বোজা হৈ পৰিছে গতিকে মাক দেউতাকে নিজৰ ঘৰখনত স্বাধীনভাৱে জীয়াই থাকিবলৈ অসক্ষম গতিকে এই অসক্ষম লোকসকলৰ বাবে চৰকাৰীভাৱে যি আৱাস চৰকাৰে তৈয়াৰ কৰি দিয়ে সেই আৱাসত বৃদ্ধ লোকসকলে ভালদৰে থাকিবলৈ যিখিনি সুবিধা লাগে স্বাস্থ্য়ৰ ক্ষেত্ৰতে হওক বা তেওঁলোকে জীৱন জীয়াবলৈ যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সকলোবোৰ সুবিধা কৰি দিব লাগে তেওঁলোক ভালদৰে থাকিবলৈ আৰু লগতে যিবোৰ অৱসৰ লোক আছে তেওঁলোককো পেঞ্চনৰ ব্য়ৱস্থা কৰি দিব লাগে লগতে তেওঁলোকক যত্ন ল'ব পৰাকৈ ভাল ব্য়ক্তিক তেওঁলোকে সুবিধা কৰি দিয়ক যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ পৰা যিখিনি আচাৰ ব্য়ৱহাৰ বা যিখিনি অৱহেলা নিজৰ ঘৰখনত পাইছিল সেই চৰকাৰী আৱাসত তেওঁলোকে গৈ আকৌ একেই পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকে ভালদৰে সেই সুবিধাকণ যাতে পায়